আমি যেতিয়া ক'বাত ভ্ৰমণ কৰিব যাওঁ তেতিয়া আমি যেনেবা গাড়ীত গ'লে আমি বমি যদি হয় টেবলেট লৈ যাওঁ আৰু যাতে মাথা চাথা নুঘূৰাই তাৰ কাৰণে আমি গাড়ীৰ গ্লাছখন খুলি বহোঁ খিৰিকীৰ ওচৰতে বহাটো উচিত বুলি ভাবোঁ তাৰ পিছত মানে কিছুমানে যদি আগতে বহি ছিটটো বুকিং কৰে তেনেহ'লে আমি কি কৰোঁ দাদা আপুনি অলপ গুচি দিয়ক মই তাতে বহোঁ বুলি কওঁ আৰু লং জাৰ্ণি কৰিলে পানী কিবাকিবি খোৱা চিতা লৈ যাব লাগে তাৰ পিছত গৈ যোৱাৰ পিছত তাতে আৰু ষ্টভ দিলে আমি কিবাকিবি খাব লাগে তাৰ পিছত নিজৰ সুৰক্ষাৰ কাৰণে যেনেকুৱা ঠাণ্ডাৰ বতৰত গ'লে আমি উৰা কাপোৰ চাপোৰ লৈ যাওঁ সুৰক্ষাৰ কাৰণে নিজৰ আৰু যদি দেৰিকৈ মানে লং ড্ৰাইভ কৰোঁ তেনেহ'লে আমি আহাৰ খোৱাৰ কাৰণে কিবা লৈ যাওঁ যেনেবা ফলমূল লৈ যাওঁ কেতিয়াবা ৰুটি চুটি এইবিলাকে লৈ যাওঁ তাৰ বাহিৰেতো আৰু কিছুমানে মই লওঁ যোনটো বেলেগ মই সেনেকৈ মিলাই মিলি কৰি খাওঁ মিলাই মেলি কৰি খোৱাৰ পিছত নিজৰ সুৰক্ষা কেতিয়াবা মূৰ চুৰ ঘূৰাই ঘমি চমি হৈ কাৰণে আমি মানে ৰুমাল চোমা লৈ যাওঁ নিজৰ সুবিধাৰ মতে যোনটো ভাল হয় সেইটোৱে কৰোঁ তাৰ পিছত যাতে কষ্ট নহয় কষ্ট চষ্টৰ কাৰণে আৰু মানে নিজৰ সুবিধাৰ কাৰণে যেনেবা খিৰিকীটো খুলি আৰু হাত ভৰি নোলিয়াওঁ খিৰিকীৰ ওচৰতে ধুনীয়াকৈ বতাহ লৈ লৈ শুই থাকোঁ তেতিয়াহে ভাল লাগে তাৰ পিছত বিশ্বাস কৰাৰ কাৰণেই আমি নিজকে নিজে নিজৰ সুবিধা বিচাৰি লওঁ নিজৰ সুবিধা লোৱাটোৱে ভাল আৰু গাড়ীত কোনোবাই কিবা দিলে পটকৈ আমি নাখাওঁ খোৱাটো উচিত উচিত নহয় উচিত নহয় কিয় কিছুমানে গাড়ীটো বদমাচি কৰে বেয়া বস্তু খোৱাই দিয়ে বেহুঁচ সেহুঁচ কৰি দিয়ে কৰি দিয়ে কৰি দিয়াৰ পিছত কৰি দিয়াৰ পিছত পিছত আমি আমি ভাবোঁ আৰু তাৰ পিছত যে নাই অচিনাকি মানুহৰপৰা খালে আমি আমাৰটো কিবা যদি হয় কিছুমান গাড়ীতো কিবা খুৱাই বস্তু বাহিনী চুৰি কৰিও লৈ যায় সেইকাৰণে আমি নিজৰ চেফটিৰ কাৰণে আমি নিজৰ চেফটিৰ কাৰণে মানে আমি বেলেগৰ বস্তু নালাৰোঁ নুচোওঁ নাখাওঁ নিজে সতৰ্ক হৈ যোৱাটোৱে উচিত উচিত বুলি ভাবোঁ তাৰ পিছত আপোনাৰ কেতিয়াবা মানে লং ড্ৰাইভত গ'লে পানীটোতো একেবাৰে কমন ল'বই লাগে পানীটো যাতে পানী পিঁয়াহৰ কাৰণে কাৰোবাৰপৰা খুজিব নালাগে পিছত আৰু কিবা মিলাই দিলে আমি খাই লৈ তাতে বেহুঁচ হৈ থাকিলে দেখোন চব বস্তু লৈ যাব লৈ যোৱাৰ পিছত তাৰ পিছত আমিতো গম নাপাওঁ গম নোপোৱাৰ কাৰণে সেইকাৰণে আমি নিজে ভাবি চিন্তি নিজে যাত্ৰা কৰিব লাগিব যাতে দূৰত গ'লেই আমাৰ খোৱাৰ কাৰণে কষ্ট নহয় বস্তু নোহোৱাৰ কাৰণে আমি চব নিজৰ যেনিবা কাপোৰ খোৱা লোৱা বহা কাৰ লগত বহিব লাগিব কাৰ লগত কথা পাতিব লাগে কোনে বেয়া মানে ভাল বস্তু দিয়ে নাই বেয়া বস্তু দিয়ে সেইবিলাক চাইচিতি আমি খাব লাগিব চাব লাগিব যি টি মানুহৰ লগত ঘপকৈ মাতিব নোৱাৰোঁ কিয় মানুহ দেখাতে সেই একে মানে ওপৰৰপৰা এক ৰকম ভিতৰৰপৰা আৰ এক ৰকম ক'ব নোৱাৰোঁ না কিয় নাজানো আৰু আজিকালি মানুহবিলাক চবেই ভাল সেইটোও নহয় চবেই বেয়া সেইটোও নহয় নিজৰ সুৰক্ষাৰ কাৰণে যিখিনি পাৰোঁ সেইখিনিতিতো কৰিয়ে থ'ব লাগিব নিজে নিজৰতো বিবেক বিৱেচনা আছে যে ই ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ সুৰক্ষা নিজৰ নিজৰ চেফটি নিজে কৰিব জনা হ'লে ভাল কোনোবাই দিছে আৰু খালোঁ হৈ গ'ল সেইটো নহয় ভ্ৰমণ কৰ টাইমত চব মানে আগদিনাই নিজৰ ব্যৱস্থাখিনি নিজে কৰি ল'ব লাগে যেনেবা মোৰ বমি হয় কাৰণে মই নিজৰ সুৰক্ষাৰ কাৰণে চকলেট লৈ ল'লোঁ চকলেট ভালপাওঁ বা মই মটৰ লৈ ল'লোঁ মটৰ ভালপাওঁ নহ'লে নাখালে বমি বমি হয় সেনেকুৱা আৰু খালে কিছুমানে বমি কৰে সেইকাৰণে যাৰ যেনেকুৱা অভ্যাস সিহঁতে নিজৰ ব্যৱস্থা গ্ৰহণ নিজে কৰিব লাগে তাৰ পিছত গৈ সিহঁতক সুধিব লাগিব আপোনালোকে খাব নেকি কিন্তু আমাৰ চিনাকি হ'লেহে আমি খাওঁ কিন্তু অঞ্জান মানুহৰপৰা আমি একো লৈ নাখাওঁ আজিকালি গাড়ীবিলাকততো সেয়ে হৈ আছে যে কোনোবাই কিবা খাইছে কোনোবাই খুৱাই লোৱাই চব বস্তু লৈ গৈছে গাড়ীবোৰতটো এয়ে বেছি হৈ আছে সেইকাৰণে যি টি কোনোবাই মানে মাতিলে মাটি মতাৰ লগে লগে যোৱাটো উচিত নহয় ক'ব লাগিব যে নাই হ'ব নাখাওঁ এনেকৈ ক'ব লাগিব ধৈৰ্য ধৈৰ্য ৰাখিব লাগে মানে মানুহে দিয়াৰ লগে লাগে খাই লৈ মানে গাড়ীত যাত্ৰা কৰাতো ঠিক নহয় আৰু বিশেষকৈ গাড়ীত নিজৰ নিজৰ ব্যৱস্থা নিজে গ্ৰহণ কৰি কৰিব লাগে যেনেবা হ'ব নালাগে দূৰত গ'লে যেনেবা চিনাকি মানুহ ওচৰত থাকিলে মই অলপ হ'লোঁ এনেকৈ কৰি শুব লাগে খিৰিকীৰ ওচৰত হ'লে হাত বাহিৰত ওল'ব নালাগে তাৰ পিছত ট্ৰেইনত গ'লে হাত বাহিৰত দিব নালাগে সেনেকৈয়ে নিজৰ ব্যৱস্থা নিজে কৰি ল'ব পাৰোঁ কৰি লোৱাটো বিশেষকৈ ভাল বিশেষকৈ আজিকালি কৈয়ে দিয়ে গাড়ী গুৰাত গাড়ী গুৰাত আৰু মানে ভ্ৰমণত গৈ মই বিৰাট ভালপাওঁ বহুত দূৰ দূৰলৈকে যাওঁ মই মই বহুত দূৰ দূৰ গৈ পেলাই বহুত বস্তু দেখা পাওঁ ভ্ৰমণ কৰি মুঠতে মোক ভালেই লাগে ভ্ৰমণৰ মানে ভিন ভিন জেগাত ভিন ভিন বস্তু দেখা পাওঁ মন মনটো মানে ভৰি পৰে তাৰ পিছত আৰু মানে বস্তু বাহিনীবোৰ চাই নতুন নতুন কীৰ্তিচিহ্নবিলাক চাইয়ো ভাল লাগে যেনেবা ইয়াতে এইটো আছে তাতে এইটো আছে ওদালপুৰিত সেইটো আছে খাৰুপেটিয়াতটো সেইটো আছে সেনেকৈয়ে মানে ভিন ভিন জেগাত ভিন ভিন ব্যৱস্থাই আছে সেইকাৰণে য'তে যাওঁ যেনেকুৱা জেগাত যাওঁ সেনেকুৱা বস্তু নিজৰ ব্যৱস্থা নিজে কৰি লওঁ আৰু মানে অঞ্জন মানুহৰ লগত গৈ সেনেকৈ ব্যৱস্থা কৰি ল'ব লাগে আৰু মানে লং জাৰ্ণি কৰিলেতো মানে চিনাকি বা নিজৰ মানুহ নিজৰ মানুহ বিশেষকৈ প্ৰয়োজন দূৰত জাৰ্ণি কৰিলে নিজৰ মানুহৰ লগততো যাবই লাগে কিন্তু মানে ভিন মানুহৰ লগত মানে এটা ঠিক নহয় আৰু ৰাতি ৰাতি দূৰৈত ভ্ৰমণত গ'লে ভ্ৰমণত আৰু কি ক'ম বহুত ধৰণৰ বস্তু দেখা পায় তথাপিও নিজৰ সুৰক্ষা নিজে কৰাটোৱেই উচিত সুৰক্ষাটো ঠিকেই আছে নহ'লে নহয় যেনিবা ভ্ৰমণত কি ভ্ৰমণ কৰিব গ'লেতো একেলগতো গোট বান্ধি যাব লাগে কিন্তু মানে দহজনে দহ ৰকমাৰ ক'ব শুনি শিকিব পৰা যায় সেইটো এটা সুৰক্ষা হয় এনেকুৱা মই এটা জানো এওঁ এটা জানে তেওঁ এটা জানে সেনেকৈ মানে কথাটো বিয়পি যায় মই যোনটো জানো এওঁ সেইটো নাজানে সেনেকৈ মানে ব্যৱস্থা গ্ৰহণ কৰিবও পাৰি আৰু মানে আৰু কেতিয়াবা মানে কেতিয়াবা মানে কিছুমান ক্ষেত্ৰত অলপ কষ্টও হয় তেওঁ একচেপ্ট কৰিব লাগে কষ্ট এডজাষ্ট কৰি চলিব লাগে মই এইখিনিয়ে ক'লোঁ